হেল্ল' হয় হয় কেনেকুৱা হয় হয় ভালে আছ অ অঁ অৰুণোদয় এতিয়া ৰিচেণ্টলি আমাৰো সোমাই আছে বাৰু কিন্তু অৰুণোদয় কাৰণে এতিয়া কিবা ভেৰিফাই এটা কৰিব লাগিছিল ধৰা ডিষ্ট্ৰিক চাৰ্কল অফিছত গৈ অঁ সেইটো ভেৰিফাই কৰাৰ লগে লগে আধাৰ কাৰ্ড আৰু ভেৰিফাই কৰিলেহে ৰিচেণ্ট মানে নেক্সটটো পইচা সোমাব আমাৰ সোমাই সোমাই আছে

অঁ সেইটো মানে ব্লক হৈ আছে আগষ্ট মাহৰ পৰা ব্লক হৈ আছে আগষ্টৰ পৰাই ব্লক হৈ আছে গতিকে আ চাৰ্কল অফিছত গৈ মণ্ডলক লগ ধৰি অব ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ পিছত ত' পইচা চালু হৈ যাব আকৌ সোমাব অঁ মোৰ নাম আহিছে বাট এতিয়ালৈকে পইচা সোমোৱা নাই বাৰু হয় মোৰ এতিয়ালৈকে অহা নাই মোৰ পি এম মিছনৰ অকণ প্ৰব্লেম হৈ গ'ল মোৰ মাটিৰ পত্তাটো মই ছাব ছাবমিট দিলোঁ আপলোড দিলোঁ কিন্তু এতিয়ালৈকে আপলোড হোৱা নাই মই ডিষ্ট্ৰিক ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত গ'লোঁ এতিয়ালৈকে গ'লোঁ তেওঁলোকক এপ্লিকেশ্যন দিলোঁ লিখিত আবেদন দিলোঁ কিন্তু এতিয়ালৈকে তেওঁলোকে একো ব্যৱস্থা লোৱা নাই অঁ যিহেতু আমি আগতে পাই থকা আছ

সেইটো আমি অঁ অঁ

অঁ খাজনা দিয়া নাছি খাজা হয় খাজনা দিয়া নাছিলোঁ দিব লাগে বুলি কৈছে কিন বাট মৌজাদাৰ ওচৰলৈ যেতিয়া গ'লোঁ তেওঁলোকে ক'লে যে খাজনাটো এতিয়া ইয়াত দিব নোৱাৰিম সেনেকৈ ক'লে সেইকাৰণে পইচাটোকে পেণ্ডিং হৈ আছে মিছন বসুন্ধৰা হয় হয় হয় হয় অঁ এতিয়া যদি কিবা স সমস্যা যদি থাকি গ'ল এতিয়া আকৌ মিছন বছুন্ধৰা থ্ৰী লঞ্চ হৈছে নহয় তাতে ভালকৈ ডকুমেণ্টছবিলাক দি আপলোড কৰি দিম অঁ এতিয়াতো অঁ এতিয়া সেইটো প্ৰচিডিঅ'ৰটো মাৰ্চলৈকে চলিব ত' এই নৱেম্বৰ মিদৰ পৰা মাৰ্চলৈকে চলিব চ' এই সময়ছোৱাতোৱেই এইবাৰ লাষ্ট হ'ব নেকি এইবাৰৰ পৰা চাগে আৰু মিছন বসুন্ধৰা লঞ্চ নহ'ব আৰু অঁ অঁ গতিকে এইবাৰ ভালকৈ কৰিলে হ'ল আৰু পি এম বিশ্বকৰ্মা কিবা কথা ওলাইছিলে নেকি পি এম বিশ্বকৰ্মাৰ মই এপ্লাই কৰিছিলোঁ মোৰ মেছেজো আহিলে বাট এতিয়ালৈকে মোৰ পইচা সোমোৱা নাই মানে ট্ৰেইনিং হ'ব বুলি কৈছ

অঁ মই অঁদ মানে ট্ৰেইনিং ট্ৰেইনিং ল'ব লাগিব কিন্তু ফাৰ্ষ্ট ছেশ্যনত মোৰ নাম নাহিলে বাট আ ছাকচেছফুলি ছাবমিট কৰিছিলোঁ প্ৰথমতে মোৰ নাম নাহিলে পিছত আকৌ আহিব বুলি কৈছিলে মানে ডাকযোগেহে আহিছে প'ষ্টেল যোগে অঁ প'ষ্টেল বুলি এখন মানে যিখন ট্ৰেইনিং ফৰ্মখন প'ষ্টেলত যে পঠিয়াইছে আৰু সেই ফৰ্মখন ফিল আপ কৰি পেলাই ডিষ্ট্ৰিক্ট লেভেলত মানে অঁ ট্ৰেইনিং হ'ব এতিয়া ট্ৰেইনিং হ'ব ট্ৰেইনিঙৰ পাছতহে সেইটো হ'ব অঁ সেইটো সেইটো প্ৰচেছ সেইটো প্ৰচিডিয়ৰটো ভাল হৈছে এইটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ নিচিনা হৈছে ত' তেওঁলোকক আমাৰ গাঁৱত পাইছে এতিয়ালৈকে মোৰ ভাইটি এজনেও পাইছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমত তেওঁ সেইদিনা মুখ্যমন্ত্ৰীয়ে বিলালে তেওঁলোকক চেক বিলালে পঁইসত্তৰ হাজাৰ দুই লাখ টকা হয় এক লাখ টকা নিজলৈ আৰু এক লাখ টকা পাঁচ বছৰ মুৰত উভতাই দিব লাগে সেইটো এটা ভাল প্ৰচিডিঅ' তেনেকুৱা পদক্ষেপ অঁ তেওঁলোকৰ লোণৰ পৰিমাণটো একেবাৰে নগন্য একেবাৰে নগন্য গতিকে তেওঁলোকৰ যিহেতু আৰু যিটো এক লাখ টকা তেওঁলোক ৰিটাৰ্ণ দিব লাগে সেইটো আৰু আফ্টা ফাইভ ইয়াৰ্ছত দিব লাগে গতিকে তেওঁলোকে যথেষ্ট সকাহ পাব তেওঁলোকে কিন্তু এই ক্ষেত্ৰত এনেকুৱা এটা কথা আছে যে তেওঁলোকে সেই এক লাখ টকাটো সৎ ব্যৱহাৰ কৰিছেনে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিব যদি সৎ ব্যৱহাৰ কৰিছে তেতিয়াহ'লে বাকী পইচাটো তেওঁলোকে পাব যদি সদব্যৱহাৰ নাই কৰা তেতিয়াহ'লে নাপায় কিন্তু ভালেই হৈছে আমাৰ গাঁৱলীয়া মানুহবিলাকৰ ক্ষেত্ৰত অকণমান সুবিধা হৈছে তেওঁলোকে আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত অঁ হয় অ অঁ মানে এইটো কৈছে মুখ্যমন্ত্ৰী কৈছে যে এইটো প্ৰথম আৰম্ভণিহে গতিকে ইয়াৰ পিছত আৰু ইয়াৰ মালা আমাৰ এক্সপায়ৰেঞ্চত সংখ্যা বঢ়াব অঁ যিমান আছে তাতকৈ বেছি বঢ়াব তাৰ পিছকোবতো বঢ়াব এনেকে বঢ়াই বঢ়াই যিসকল আমাৰ নিবনুৱা সংস্থা নিবনুৱা আমাৰ মানুহ আছে যিসকলৰ এডুকেশ্যন নাই তো সেইসকলক মানে এই আত্মনিভৰ অসমৰ জৰিয়তে হেৰি কৰিব সলাভান্ৱিত কৰিব ঠিক ঠিক আছে ঠিক আছে হ'ব অঁ হ'ব